হেল্ল' প্ৰবীন তই চেণ্টৰ বটল এটা লৈছিলি নামটো কি হ'লে অঁ মই এটা লৈছিলোঁ মানে মোৰ চেণ্টৰ বটলটো মানে চেণ্টতো মানে গোন্ধটো বহুত ভালপাওঁ বাৰু বহুত দূৰলৈকে মানে গোন্ধাই থাকে নামটো কি আছে মানে নামটো মই হেয়ি চকুৱে নেদেখোঁ নহয় চছমা নহ'লে মানে দেখিবই নোৱাৰোঁ চছমাযোৰো নাই খুব মজা চেণ্টটো মানে নামটোহে মানে আও চছমাযোৰ হ'লে মানে চাম কি নাম হ'লে খুব মজা চেণ্টটো তই লম বুলি কৈছিলি নহয় যদি লাগে মই নামটো দি দিম তোক বাৰু ক'ৰপৰা আনিছিলে ল'ৰাটোৱে আনিছিলে তিতাবৰৰ পৰাই আনিছিলে হপাই তোক যদি লাগে তই কবি দামটো দুশকেইটকা দুশ আশী টকা নে পঁচাশী টকা আছিলে